উদ্ভিদৰ বাবে আচলতে প্ৰধান বস্তু হ'ল আমাৰ প্ৰথম লেন মাটিটো লাগিব ভাল তাৰে পিছত পানী সাৰ এই বস্তুখিনি লাগিব কিন্তু কেতিয়াবা এনেকুৱা হয় বহুত যদি খৰাং হৈ যায় আৰু খুব বেছি বৰষুণ অত্যাধিক বতৰ মানে পৰিস্থিতিটো এনেকুৱা অত্যাধিক খৰাং বহুত বেছি বৰষুণ এনেকুৱাটো আমাৰ উদ্ভিদবিলাক কি হয় নষ্ট হৈ যায় গতিকে আমি বিশেষকৈ আমাৰ খৰাঙৰ দিনত বেছি যদি খৰাং হয় আমি যিখিনি যিমান পৰিমাণৰ সাৰ দিব লাগে সেইখিনিতো লাগিবই আৰু নিয়মিতভাৱে আমি তাত পানী যোগান ধৰিব লাগিব নহ'লে সি শুকাই যাব আমি পানী যোগান ধৰোঁতে এইটো চাব লাগিব আমি খুব বতৰটো খুব ৰ'দ বতৰ আমি দিনৰ ভাগত দিনত এইটো পানীটো দিনত মানে যেতিয়া উষ্ণতাটো বেছি হয় তেতিয়া আমি পানীটো দিব নালাগে ৰাতিপুৱা সময়ত বা গধূলি আন্ধাৰ হোৱাৰ পিছত যেতিয়া মানে এনভাইৰনমেণ্টটো ঠাণ্ডা হৈ যায় তেতিয়া আচলতে আমি পানীটো দিব লগা হয় আৰু অত্যাধিক বতৰ মানে অত্যাধিক বতৰ মানে যদি বহুত বেছি বৰষুণ হয় তেতিয়াহ'লে তেতিয়াও আমাৰ মানে উদ্ভিদবিলাক নষ্ট হ'ব পাৰে যেনে পানী জমা হৈ সেই শিপা পঁচি পেলাই উদ্ভিদ মৰি যাব পাৰে গতিকে পানী যাতে জমা হ'ব নোৱাৰে অত্যাধিক ওপৰৰ পৰা বৰষুণ বতাহ বৰষুণ যাতে হ'ব নোৱাৰে তাৰপৰা কিছুমান আমি প্ৰটেকশ্যনো দিব লগা হয় যেনে গছ এডাল আছে গছডাল হয়তো ভাঙি যাব পাৰে তাতে আমি আগতীয়াকে কিছু প্ৰটেকশ্যনো দিব লাগিব পাৰে গতিকে এইদৰে ভালদৰে যদি উদ্ভিদ আমি বচাই ৰাখিব লগা হয় গতিকে খৰাং বতৰ বা অত্যাধিক বৰষুণৰ সময়ত আমি কিছু সাৱধানতা অৱলম্বন কৰিব লগা হয়